গছ ৰোবলৈ আমি বাৰীৰ মাটিয়েই ব্যৱহাৰ কৰোঁ বালি আলটিয়া তাৰ পৰা তেনেকুৱা ধৰণে বা মাটিবোৰ মিহি কৰি পেলাই গোবৰো দি দিওঁ তাতে অলপ গোবৰ দি ধুনীয়াকৈ ফৰফৰীয়া কৰি তাৰ পৰা গছ পুলি ৰুলে হ'বলৈ গছ পুলিটো ভাল হয় আৰু এনেকুৱা সাৰ বুলিবলৈ ঘৰুৱা সাৰেই গোবৰ সাৰেই আমি বিশেষকৈ গাঁৱৰ মানুহ আমি গোবৰ সাৰেই ব্যৱহাৰ কৰোঁ গোবৰ সাৰ ব্যৱহাৰ কৰিলেই ধুনীয়া হয় ফুল হওঁক গছ হওঁক সেইবোৰেই আৰু ভালেই হয় আৰু গছবোৰ